প্ৰযুক্তিবিদ্যাৰ ফলত আমাৰ জীৱনত বহুতো উন্নতি হৈছে ক'বলৈ গ'লে যেনেকৈ আমাৰ ইণ্টাৰনেট প্লাছ আমাৰ স্মাৰ্টফোন স্মাৰ্টফোনটো থকাৰ বাবে আমি এতিয়া যিকোনো কাম আমি সহজে কৰিব পাৰোঁ ঘৰত বহিয়ে এতিয়া আমি ইয়াত বহি এতিয়া যেনেকৈ ক'ব পাৰি আমাৰ লণ্ডনত থকা এজন ব্যক্তিৰ লগত কথা পাতিব পাৰি বা আমেৰিকাত থকা ব্যক্তি এজনৰ লগত কথা পাতিব পাৰি এই স্মাৰ্টফোনৰ যোগেদি প্লাছ ইণ্টাৰনেট থকাৰ বাবে আৰু ঠিক তেনেদৰে ইণ্টাৰনেট বা আমাৰ স্মাৰ্টফোন হোৱাৰ কাৰণে আমাৰ ডেলিভাৰী যেনেকৈ প্ৰক্ৰিয়াটো বা যিকোনো আমাৰ বজাৰ হওক যি হওক আজিকালিতো ক'বলৈ গ'লে অনলাইন শ্বপিঙে কৰা হয় ঠিক তেনেদৰে ফ্লিপকাৰ্টৰ পৰা হওক যেনেকৈ এমাজনৰ পৰা হওক যিকোনো বস্তু এটা অৰ্ডাৰ দিলে এতিয়া আপোনাৰ ইঞ্চটেণ্ট পে'মেণ্ট কৰিবৰ কাৰণেও আমাৰ এতিয়া বিশেষকৈ ক'বলৈ গ'লে ইউ পি আই আই ডি দি পে'মেণ্ট কৰিব পাৰি যেনেকৈ হৈ গ'ল আমাৰ ফোন পে' গুগল পে' তেনেদৰে আমাৰ বহুতো পে'মেণ্ট এপো ওলাই গ'ল আৰু ক'বলৈ গ'লে আমাৰ প্ৰযুক্তিবিদ্যাৰ ফলত এতিয়া যিকোনো এটা জেগালৈ যাবৰ বাবে আমাৰ আগতে যেনেকৈ ট্ৰেইন টিকেট বুক কৰিব লগা হৈছিল বা বাছ টিকেট বুক কৰিবলগা হৈছিল তেনেকৈ এটা বিশেষ এটা জেগাত গৈ বা স্থানত গৈ মেলিহে আমি বুক কৰিব পাৰিছিলোঁ বা কিনিব পাইছিলোঁ কিন্তু আজিকালি স্মাৰ্টফোনটো থকাৰ বাবে আমাৰ আমাৰ ঘৰত থাকিয়ে আমি যিকোনো বস্তু বা যিকোনো তেনেদৰে টিকেট আদিসমূহ বুক কৰিব পাৰোঁ ঘৰত বহি বহিয়ে বাছৰ টিকেট হওক বা ট্ৰেইনৰ টিকেট হওক বা ফ্লাইটৰ টিকেট হওক আদি সকলো তেনেদৰে আমাৰ পেমেণো তেনেদৰে কৰিব পাৰি ঘৰত বহি বহিয়ে যিকোনো আৰু আমাৰ এটা বিশেষকৈ ভাল হ'ল আমাৰ স্মাৰ্টফোনটো অহাৰ বাবে যিকোনো আমাৰ এতিয়া আমাৰ এণ্টাৰটেইনমেণ্ট পাৰপজ হওক ক'বলৈ গ'লে আমাৰ এডুকেশ্যন পাৰপাজ হওক যিকোনো পাৰপাজত ক'বলৈ গ'লে আমাৰ স্মাৰ্টফোনটোৱে সহায় সহযোগিতা আগবঢ়াইছে ক'ব পাৰি তেনেদৰে ক'বলৈ গ'লে আমাৰ এতিয়া এণ্টাৰটেইনমেণত হৈ গ'ল আমাৰ ইউটিউবত যেনেদৰে বহুতো বিভিন্ন ধৰণৰ নিউজ হওক বা আমাৰ যিকোনো ক্ষেত্ৰতেই ক'বলৈ গ'লে এতিয়া আকৌ ক'বলৈ গ'লে আমাৰ ইনষ্টাগ্ৰাম হওক বা ফেইচবুক হওক তেনেকৈ আমি বহুতো যিকোনো এপৰ যোগেদি বা কিবাৰ যোগেদি তেনে আজিকালি অনলাইনৰ এপ বা তেনেকৈ ক'বলৈ গ'লে বহুতো আছে প্ৰযুক্তিবিদ্যাৰ ফলতে সেইখিনি সম্ভৱ হৈছে আচলতে ক'ব পাৰি আৰু এটা ক'বলৈ গ'লে আমাৰ যেনেকৈ এতিয়া হৈ গ'ল আমাৰ ই চিম কাৰ্ড বুলি ওলাইছে তেনেদৰে চিম কাৰ্ডটো এতিয়া আমাৰ লাহেকৈ এতিয়া আঁতৰি গৈছে তেনেদৰে ই চিম কাৰ্ডটো বিশেষকৈ ক'বলৈ গ'লে আমাৰ চিম কাৰ্ড যোনটো আমাৰ প্লাষ্টিকেদি আগে আমি হাতেদি সুমুৱাইছিলোঁ তেনেকুৱা চিম কাৰ্ড নহয় এতিয়া বৰ্তমান ক'বলৈ গ'লে আমাৰতো মোবাইলতে ইনবিল্ট টাইপৰ হ'ব সেইটো ঠিক তেনেদৰেই আৰু বেংকিঙৰ ক্ষেত্ৰত আপোনাৰ বেংকলৈ আপোনাৰ যিকোনো এতিয়া টকাৰ লেনদেনৰ ক্ষেত্ৰত আপুনি এতিয়া কাৰোবাক যদি ট্ৰাঞ্চফাৰ কৰিব বিচাৰে বা এক লাখ টকা ডেৰ লাখ টকা তেনেকৈতো আজিকালি কৰিবও নোৱাৰি বাৰু হাতত লৈ কিনে ঘূৰিবও নোৱাৰি ঠিক তেনেদৰে ইঞ্চটেণ্ট আপুনি যাক হ'লেও বা যেনেকুৱা যিজন ব্যক্তিক আপুনি পে' কৰিব বিচাৰে তেনেকুৱা মানুহক আপুনি ইঞ্চটেণ্ট পে' কৰিব পাৰি বেংকিঙৰ প্ৰযুক্তিত আৰু হোটেল ৰুম বা আপোনাৰ ক'ৰবাত ষ্টে' কৰিব যদি বিচাৰে তেনেদৰে অনলাইনত ছাৰ্চ কৰি আপুনি ক'ৰবাত দূৰ জেগাতেই গৈছে তেনেদৰে যাওঁতে আপোনাৰ তাত অসুবিধা হৈছে বিচাৰিবলৈ অচিনাকি জেগাত আপোনাৰ গুগল মেপৰ যোগেদি হওক আপুনি বা যিকোনো এনেকুৱা ৱেবচাইটত গৈ মেলি আপুনি নিজৰ থকাৰ ব্যৱস্থাটো নিজে কৰি ল'ব পাৰি আজিকালি তেনেধৰণেই আৰু প্ৰযুক্তিবিদ্যাই আমাক বহুতো আগবঢ়াই বহুতো উন্নতি কৰিছে